হেল্ল' অঁ শুনি পাইছেনে অঁ আপুনি অঁ মই মোৰ নাম জাহ্নৱী গগৈ সোনোৱাল হয় আপোনালোকৰ তাত বাৰু কিবা গাখীৰ বিক্ৰী কেন্দ্ৰ হয় নে এইটো অঁ অঁ আপোনালোকৰ তাত এতিয়া পাম নেকি বাৰু অলপমান অলপমান মানে আমাৰ এই সকাম আছিলে সকামৰ কাৰণে লাগিছিলে পাম নেকি বাৰু মোক দহ লিটাৰমান লাগিছিলে অঁ মোক দৈ গাখীৰ লাগিছিলে অঁ মোক তিনিদিনমানৰ পাছতে লাগিছিলে হ'বনে বাৰু অঁ হয়

অঁ নাই নাই আপুনি এটা কাম কৰিব মানে আপুনি পঠাই দিব হেৰিটো মই আপোনাক এড্ৰেচটো দি দিম মেইল কৰি পেলাই অঁ নহ'লে হোৱাটচআপত দি দিম আপোনাক আপুনি সেইখিনি পঠাই দিব এড্ৰেচটো নহবা ফোন কৰিব অঁ ঠিক আছে মই পে'মেণ্টটো কৰি দিম কিন্তু এইটোৰ দামটো কেনেকৈ হয় বাৰু অঁ ঠিক আছে বাৰু মই হিচাপতো কৰি ল'ম বাৰু আৰু বাকী এনেই গাখীৰটো আপোনালোকৰ হেৰিটো ভালনে অঁ অঁ অঁ অঁ ঠিক আছে বাৰু যিদিনাখন কৰে মই ফ'ন কৰি দিম বাৰু